হয় আমাৰ অঞ্চলত ডাক্তৰৰ অভাৱ নাই আমাৰ ইয়াত সকলো বিভাগৰে ডক্তৰ পোৱা যায় সেয়া হওক এল'পেথিক হোমিওপেথিক বা আয়ুৰ্বেদিক ইয়াত পৰ্যাপ্ত পৰিমাণে ডাক্তৰ আছে যি বিভাগৰে হওক আমাৰ ইয়াত চিকিৎসক সকলোৱে পৰ্যাপ্ত পৰিমাণে পোৱা যায় ইয়াত আপোনাৰ নাৰ্ছ বা ডক্টৰসকলৰ শৈল্য চিকিৎসকসকলৰ শিক্ষা প্ৰদান কৰিবলৈ যোৰহাট মেডিকেল কলেজ হস্পিটেলত শিক্ষা প্ৰদান কৰা হয় য'ত যোৰহাটৰে নহয় সমগ্ৰ অসমৰ পৰাই ইয়াত শিক্ষা বা ট্ৰেইনিং ল'বলৈ আহে গতিকে ইয়াত আমাৰ ৰোগীসকল বা অন্যান্য অসুবিধা হোৱা বেমাৰীসকলক কোনো অসুবিধাৰ সৃষ্টি নহয় অতি সোনকালে আমি এইসকলৰ সেৱা প্ৰদান কৰি লাভ কৰি আহিছোঁ